হেল্ল' অঁ হয় কওকচোন শুনি আছোঁ অঁ হয় তাৰ পাছত

অঁ অঁ অঁ অঁ অঁ ক'ৰপৰা ক'লে আপুনি লখিমপুৰৰ পৰা কেতিয়া যাব লাগিব এনে চাবলৈ

অঁ ৰূম কেইটা আছে এনেই কিটচেন বেডৰূম কিবা

আৰু বাৰান্দা বাৰান্দা আছেনে অ ঠিক আছে তেতিয়া মই কাইলে যাম এঘাৰটামান বজাত সেইটো গৈহে একেবাৰে লগ কৰি পাতিম আৰু চাই মেলি ঘৰটো হ'ব বাৰু অঁ